মোৰ পৰিয়ালত মই জ্বৰ হ'লে মানে কি কি আৰু এই ভেলাইলতা মানিমুনি এইবিলাক জুল বনাই দিওঁ ভেদাইলতা মানিমুনিৰ জোল খালে মানে কি জ্বৰটো ভাল হয় অলপ বেমাৰ চেমাৰ নহয় মানে কি গা চা ভাল লাগে জ্বৰ চৰ জ্বৰ চৰ নহয় বেমাৰ চেমাৰ ভাল হয় ভেদাইলতা মানিমুণি খালে আৰু মানে কি আৰু যত্নটো লওঁ আৰু এইবিলাক বনৰীয়া বস্তু মছন্দৰী লেট্ৰিন নহ'লে মানে কি আৰু মছন্দৰী এই সেইবিলাক সেই হৰি কৰোঁ বটি কিনে বা এই উবাই কিনে মছন্দৰী খালী পেটত খালে মানে কি লেট্ৰিনটো ভাল হয় ক্লিয়াৰ হয় আৰু আৰু জণ্ডিছ চণ্ডিছ হ'লে মই এইবিলাক পুৰা কল জিকা এইবিলাক উহাই সেইবিলাক বনাই দিওঁ আৰু বেমাৰ হ'লে বিভিন্ন বেমাৰৰ বিভিন্ন সেই আছে আৰু লেট্ৰিনটো নহ'লে মানে কি এইবিলাক মছন্দৰী যদি খোৱা যায় একদম লেট্ৰিনটো ক্লিয়াৰ হৈ যায় সেইবিলাক বেমাৰৰ সেই আৰু জ্বৰ হ'লেতো একদম এইটোতো আমাৰ একদম শিঙি মাছেদি ভেদাইলতা জোলটো একদম কম্পালছৰি লাগেই আৰু জ্বৰ হ'লে বিশেষকৈ আৰু আমাৰ মানুহজনে মানে কি আৰু লেট্ৰিন ন'হলে মোক মানে বেলেগ নকয় আজি এইটো কৰাচোন এই মছন্দৰী এইবিলাক উহাই পেলাই কিবা মছন্দৰীটো এই জুই দি কেনে খালে মানে লেটিনটো ভাল হয় আৰু বেমাৰৰ আৰু জণ্ডিচ হ'লেতো এইবিলাক খোৱাটো এই কাঁচকল এইবিলাক জিকা সেইবিলাক বইল কৰি আৰু বইল খানা দিব লাগে বইল কৰি দিওঁ আৰু বেলেগ আৰু এই বিভিন্ন বেমাৰৰ বিভিন্ন হেৰি কৰিব লাগে আৰু বিভিন্ন খাদ্য এনেকৈ বনাই দিওঁ আৰু বিশেষকৈ মোৰ তালিকাত মই বনাই ভাল পাওঁ আৰু নিজে বনাওঁ আৰু নিজে বনাওঁ আৰু সেইবিলাক আৰু কাঁহ চৰ্দি হ'লে এই শুকান ৰুটি শুকান ৰুটি আৰু মই কি কৰো আলু ভাজি দিওঁ অলপ জলকীয়া চৰ্দি লাগিলে এনেকৈ চৰ্দি লাগিলে ভাত খাব মন নাযায়তো গা চা বেয়া লাগি থাকে এই সেইটো কৰিলে এই ভাল লাগে আৰু শুকান ৰুটি বনালে তেনেকৈ মই বনাই দিওঁ আৰু মোৰ পৰিয়ালক অঁ তেতিয়া আৰু কোনো অসুবিধা নহয় আৰু সেনেকৈ যদি হেৰি কৰোঁ এনেকৈ বনাই দিওঁ আৰু শুকান শুকান ৰুটি গৰমে গৰমে খালেতো একদম চৰ্দি এই ভাল হৈ যায়

চৰ্দিটো একদম পুৰা ভাল হৈ যায় আৰু শুকান হেৰি ৰুটি হেৰি কৰিলে খালে

বহুত ভাল হৈ যায়